ঐ হিমাংশু এই তোৰ ঘৰতে আছোঁ কি কৰি আছ তই ঐ শুন না মই তোক কৈ আছিলোঁ যে সোমবাৰে ফিল্ম চাবলৈ যাবি ম আমাৰ মোৰ মৰাণৰ যে হাউচফুল লগ ইন ষ্টপেজখন খুলিছে নতুনকৈ তাতে যাবি যাম বুলি ভাবি আছোঁ লগতে দেৱাংগও আছে হৈ গ'লগৈ আজি এমাহমান হ'ল চয়তানখন মই চাই আহিলোঁ ভালেই লাগিলে গৈ অঁ ভাল লাগিল সেইটোৱে সেইটোৱেই তাত মানে কি থ্ৰী ডি হল হয়তো সেইটো কাৰণে বৰ বহুত বঢ়িয়া লাগিলে চাই পেলাই এক্সপেৰিয়েঞ্চটো ভালেই আছিল

সেইটোৱেই এই কাম হাঁ মই মোৰ ভণ্টিহঁতৰ লগত গৈছিলোঁ তাত চাবলৈ মই ভাৱ মই ভবা নাছিলোঁ যে ইমান ভাল লাগিব বুলি কিন্তু হলৰ এনভাইৰনমেণ্টখনে ভাল আছিলে ছীট তীত বৰ ধুনীয়া আৰু খোৱা বোৱাও ভাল আছিলে তাত নহয় নহয় দাম তেনেকুৱা বেছি নহয় একদম মানে পকেট ফ্ৰেণ্ডলি আৰু প মই পপকৰ্ণ লৈছিলোঁ ফিফ্টি ৰুপিছকৈ আছিলে পপকৰ্ণটো দাম কমে আৰু হলৰ টিকেটৰো দ টিকেটৰো দাম কম আছে আশী টকাৰ পৰা ষ্টাৰ্ট হৈছে তাত সেইটোৱেই তো এক কাম কৰোঁ মই হায়েষ্ট টু টু ফিফ্টিলৈকে আছে ওপৰত বেলকনিত ঠিক আছে মিডিলৰ মিডিলৰটো চাম আৰু এশটকীয়াটো চাই দিম হ'ব নাই ঠিক আছে তেনেহ'লে মই তোৰ লগত আৰু কোনোবা যাব নি ভাইটি যাব ন আচ্ছা ঠিক আছে দে তেনেহ'লে মই হ'ব বাৰু তেনে চাৰিটা টিকেট মই বুকিং কৰি দিছোঁ হ'ব দে তেনেহ'লে আচ্ছা কোনখন ফিল্ম চাবি চয়তান লাগি আছে আৰু দাদাগিৰিখন লাগি আছে দাদাগিৰি চাই দিবি ন ঠিক আছে দে তেনেহ'লে মই সোমবাৰৰ কাৰণে চাৰিটা টিকেট বুক কৰি দিছোঁ হ'ব দে তেনেহ'লে অ'কে গুড নাইট